নমস্কাৰ মই অঞ্জুমণি দাসে কৈছোঁ পাঁচ নম্বৰ ৱাৰ্ডৰপৰা অস্বাৱাভিকভাৱে উচ্চ হাৰৰ বিদ্যুতৰ বিল পাইছে আৰু আপুনি সন্দেহ কৰিছে যে আপোনাৰ মিটাৰ পঢ়াত কোনো সমস্যা হ'ব পাৰে মই মোৰ মিটাৰটোৰ বাবে অতিৰিক্ত বিল আহিছে মোৰ গতিকে মই বেছি বিল পৰিশোধ কৰিব নোৱাৰোঁ সেইটো কাৰণে আপোনালোকে মোক অনুৰোধ কৰিছোঁ যে মোৰ মিটাৰটো সলাই দিব পাৰিব নেকি